অঁ দাদা আপুনি জে কে ফটোগ্ৰাফাৰছ হয় নাই অঁ এই কথা এটা আছিলে অ অহা শনিবাৰে মানে আমাৰ বাৰ বিয়া আছে দেই আৰু কেই তাৰিখ পোন্ধৰ সোতৰ নে ওঠৰ পৰিব অঁ দুদিনীয়া হ'ব প্ৰথমে এটা নিয়ম হ'ব তাৰপাছত আমাৰ বিয়া বিয়াটো মেইন বিয়াটো হ'ব অঁ কৰিব লাগিব অ' আমি নটা বজাৰপৰাই নিয়মটো ষ্টাৰ্ট হ'ব আপুনি আঠটামানত আহি পাই যাব মই এটা কাম কৰিম আপোনাক এড্ৰেছটো মই হোৱাটছএপত মেচেজ কৰি দিম গোটেই এড্ৰেছকেইটা মেচেজ কৰি দিম আৰু বাকী কওকচোন আপোনাৰ কিমান পৰিব গোটেইবোৰত

আচ্ছা আচ্ছা নাই নাই ফুল এলবামটো লাগিব

অঁ হয় নাই নাই নাই ইয়াতে প্ৰ'ভাইড হ'ব এইবোৰ চিন্তা কৰিব নালাগেখোৱা বোৱা গোটেইকেইটা ইয়াত প্ৰ'ভাইড কৰা হ'ব আঠাইছ ন কিবা এটা কম নহয়নি বাৰু তাকে তাকে এইটোও হয় বাৰু তাকে তাকে এইটোও হয় বাৰু বুজিছোঁ বুজিছোঁ অভাৰ অল পঁচিছ এটা লওক আৰু আপুনি কমাই বেছি ইয়াত আকৌ ইমানে ইমান ইমান এটা বাজেট নাই মানে এতিয়া বেলেগ আৰু বেলেগ অঁ এহেজাৰ ন অঁ হ'ব বাৰু আপোনাকে ফাইনেল কৰিছোঁ দিয়ক আপুনি আহি যাব মই আপোনাক এড্ৰেছটো বাৰু হোৱাটছএপত মেচেজ কৰি দিম আচ্ছা আৰু আপোনাৰ যোনকেইটা পাৰ্টনাৰ্ছ থাকিব সিহঁতৰো নাম্বাৰকেইটা লাগিলে মোক হোৱাটছএপত দি দিব মই আচ্ছা আচ্ছা আচ্ছা ঠিক আছে বাৰু ঠিক আছে মই আপোনাক সেই ওঠ ওঠ ওঠ ওঠৰ তাৰিখে মই আপোনাক কণ্টেক্ট কৰিম দেই অহ ঠিক আছে দিয়ক